ব্যৱসায়ত আচলতে সফলাৰ বাতৰিবোৰ বিষয়ে জানিলে আনন্দ লাগে কাৰণ ব্যৱসায় নিজে বুলি নহয় এই অন্য কোনোবা মানুহ যদি সফল হয় তেতিয়াহ'লেও আমাৰ ভাল লাগে কাৰণ ভাল লাগে এইকাৰণে কোনোবাই কষ্ট কৰিছে কোনোবাই নিজৰ বিনিয়োগ কৰিছে বিনিয়োগৰ বিনিময়ত তেওঁৰ লাভ হৈছে তেনেকুৱা বাতৰি বুলি ক'বলৈ গ'লে দেখা যায় যে বহু সময়ত এতিয়া আমাৰ বিভিন্ন সময়ত বাতৰিত পায়ে থাকোঁ ডাঙৰ ডাঙৰ কোম্পানীবোৰে আমুকৰ ইমান মানে কোটি টকা লাভ হৈছে এই আমুকৰ ইমান হাজাৰ কোটি শ কোটি টকা লাভ হৈছে তেনেকুৱা বাতৰি আমি পায়ে থাকোঁ কিন্তু সেই বাতৰিবোৰ আমাৰ ভাল লাগে শুনি পেলাই কিন্তু নিজে সিমানখিনি আমি কৰিবগৈ নোৱাৰোঁ কিন্তু হ'লেও আমাৰ ভাৰতবৰ্ষৰে এইবোৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিয়েই হওক আদানী গ্ৰুপেই হওক বা টাটা ইণ্ডাষ্ট্ৰিয়ে হওক বা মাৰুতিয়ে হওক এইবোৰে যদি ভাল ব্যৱসায় কৰে ভাল কিবাকিবি পায় তেতিয়াহ'লে আমাৰ কাৰণে ভাল লাগে আৰু ব্যৱসায়ত গতিকে তেনে কোনো ব্যৱসায়ত সফল হোৱা বাতৰিবোৰ জানিলে কিয় বেয়া লাগিব কাৰণ আজিকালি এতিয়া দেখা গৈছে যে দেশত এতিয়া চাকৰিৰ মহঙা বজাৰ গতিকে সকলো মানুহে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হ'বই লাগিব কাৰণ দেশত যিমান জনসংখ্যা বাঢ়িছে এতিয়া জনসংখ্যাক প্ৰত্যেক জনসংখ্যাকে আমাৰ এটা যোগনীয়া হ'ব লাগিব মানে খাদ্য শস্যৰপৰা আৰম্ভ কৰি জনসাধাৰণৰ যিবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰপৰা আৰম্ভ কৰি জনসাধাৰণৰ যিবোৰ প্ৰয়োজন এই গোটেই বস্তুখিনি এতিয়া বৰ্তমান সময়ত ব্যৱসায় যোগেদি ইজনৰপৰা সিজনলৈ কৰিবগৈ লাগিব তেতিয়াহে একেবাৰে দেশৰ এই অন্তিম প্ৰান্তত থকা মানুহজনেও যেতিয়া বস্তুখিনি পাব তেতিয়াহে দেশখন সফল হ'ব গতিকে ব্যৱসায়টো আজিকালি বৰ গুৰুত্বপূৰ্ণ কাৰণ এতিয়া আমাৰ দেখা যায় যে আমাৰ উত্তৰ পূবতে কিছুমান অতি ভিতৰুৱা জেগা আছে যিবোৰ ভিতৰুৱা জেগাত আমি ব্যৱসায় ভিত্তিত বা বিভিন্ন উপায়েৰে আমি সামগ্ৰীসমূহ আমি দি পেলাই এতিয়া সেই জেগাবোৰ ভাল হৈ গৈছে